ও ৰাঘৱ শুনিছা মই এখন কিতাপ পঢ়িছোঁ নহয় একদম ভাল কিতাপ নামটো হৈছে মোৰো এটা সপোন আছে লেখক কোন জানা ডক্তৰ ৰুবুল মাউত অঁ সি একদম এখন ভিতওৱা কাক'পথাৰ জন্ম হৈ পেলাই বৰ্তমান আমেৰিকাত এজন বৈজ্ঞানিক হিচাপে কাম কৰি আছে তেওঁ সেই কিতাপখনত লিখিছে কেনেকৈ মই পঢ়ি শুনি এটা ভাল এজন সমাজত প্ৰতিষ্ঠিত ব্যক্তি হ'ব পাৰোঁ সেই কথাখিনি কিতাপখনত লিখিছে কিতাপখনৰ নাম হৈছিলে কি মোৰো এটা সপোন আছে সেই কিতাপখনে একদম সঁচাকৈ আমাৰ জীৱন পথ সলনি কৰি দিব পাৰে বহুত ক কষ্টৰে পঢ়ি পেলাই খেতি কৰি দেউতাকে মদ বিক্ৰী কৰি কেনেকৈ পঢ়াইছিলে সেই গোটেই জীৱন সংগ্ৰামৰ কথাখিনি লিখা আছে বৰ ধুনীয়াকৈ লিখা আছে গতিকে আমি সকলোৱে কিতাপখন পঢ়িব লাগে পঢ়া উচিত আৰু কিতাপখন পঢ়ি পেলাই ময়ো বহুতখিনি ইতিবাচক চিন্তা কৰিবলৈ পাৰিছোঁ আৰু সঁচাকৈয়ে কিতাপখনে চিন্তা পথ দে দেখুৱাইছে যেন মোৰ অনুমেয় হয় আৰু ময়ো কিতাপ মাজে সময়ে পঢ়িবলৈ যাওঁ মাজে সময়ে কিতাপ কিনো এখন গাঁৱৰে পুথিভঁৰালত যোগদান কৰিছোঁ